মই সাধাৰণতে নিয়মিতভাৱেই বাতৰিসমূহ পঢ়োঁ যদিও কেতিয়াবা কিছুমান অসুবিধাৰ কাৰণে হয়তো কেতিয়াবা পঢ়া নহ'ব নহয় সাধাৰণতে মই বিজ্ঞান শিক্ষা ৰাজনীতি আদিবোৰৰেই বাতৰি পঢ়োঁ